মাছ ধৰাটো জীৱিকা হিচাপে আমি উন্নত আৰু সহজ কৰি তুলিবলৈ চৰকাৰৰ পৰা আমাক সমৰ্থন লাগিব কেলে কৈছো আমি যদি জীৱিকা হিচাপে আৰম্ভ কৰো চৰকাৰৰ যদি সা সাহাৰ্যৰ পৰা আৰম্ভ কৰি আমাক যদি সেইকণ সুবিধা দিয়ে পইচা পাতি আৰম্ভ হেৰি কৰি যদি আমাক অকণ সুবিধা দিয়ে তেতিয়া আমি মাছ মাছ মানে জীৱিকা হিচাপে আমি ল'ব পাৰিম আৰু মাছ ধৰিবলৈ হ'লে মাছৰ কিছুমান সঁজুলি আছে যেনে ধৰক জাকৈ খালৈ পছা এইখিনি মানে মাছ ধৰা সঁজুলি তাৰ উপৰিও আপোনাৰ জাল আছে জাল কেইবাবিধো আছে ফাঁচি জাল টঙী জাল বৰজাল সেইবিলাক আছে সেইবিলাকেও আমি মাছ ধৰিব পাৰো তাৰ উপৰিও পলহ পল দিও আমি মাছ ধৰো আৰু কেতিয়াবা পুখুৰী চুখুৰীত যদি ক'ৰবাত মানে ধৰিবলৈ হয় আমি বৰশী দিও মাছ ধৰো বৰশীত কিন্তু মাছ উঠাই বহুত ভাল লাগে অলপমান পুঙাটো নাচি নাচি থাকে যে সেইটোৱে মানে চখ আৰু মাছ ধৰা সেইটো মাছ ধৰি বিৰাত ভাল লাগে চবতকৈ বেছি ভাল লাগে আপোনাৰ বৰশীত ধৰি মাছ আৰু তাৰ উপৰিও জীৱিকা হিচাপে আমি মাছৰ ব্যৱসায় আজিকালি মাছৰ ব্যৱসায়ত বহুত লাভো আছে কৰিব জানিলে ডাঙৰকৈ ফিছাৰী খুলি আমি তাত মাছ দিও আমি সেই তেনেকৈ মাছৰ ব্যৱসায় কৰিব পাৰো ধৰক আৰু বাৰিষা বতৰতটোতো আপোনাৰ কাৱৈ মাছ আমাৰ আগফালেদি ৰাস্তাদি ওপৰতে আমাৰ কাৱৈ মাছ মানে খালৰ পৰা আহে এনেকুৱা ভাল লাগে ধৰি নহয় সেই সময়ত আৰু ভাত পানী নালাগে আৰু মাছ ধৰিবলৈহে লাগো আৰু হাতেৰে ধৰো মাছ ভয়ো লাগে কিছুমান কাইবিলাক কাৱৈ মাছে আকৌ পতককেনে খুটি হেৰি কৰি দিয়ে নহয় ফিছাকেইডালে আৰু বাদ বাকীখিনি গোটেখিনি সঁজুলি আমাৰ গাঁৱতেই আছেই গোটেইখিনি সেইখিনিয়ে আমি পাৰো আৰু চৰকাৰৰ পৰা সাহাৰ্য পালে আমি হয়তো আৰু আগবাঢ়িব পাৰিম জীৱিকা হিচাপে মাছৰ সেইখিনি আমি ব্যৱসায় আৰম্ভ কৰিব পাৰিম